মোৰ এখন হস্ত নিৰ্মিত তাঁতশাল আছে তাঁতশালত মই কাপোৰ বওঁ আৰু সেই কাপোৰবোৰ মই মোৰ মোৰ বান্ধৱী মোৰ আলহীবোৰক উপহাৰ হিচাপে প্ৰদান কৰোঁ আৰু সিহঁতে সেই উপহাৰবিলাক পাই বহুত নথৈ আনন্দিত হয় কাৰণ মোৰ কাপোৰবিলাক বহুত ধৰণৰ ডিজাইনেৰে তৈয়াৰ কৰোঁ মই হাতেৰে ফুল তোলোঁ আৰু বহুত ডিজাইনিং কৰোঁ এইকাৰণে সিহঁতে মোৰ কাপোৰবোৰ বহুত ভালপায় আৰু মই মোৰ হস্ত নিৰ্মিত তাঁতশালখনৰপৰা মই ব্যৱসায়ো আৰম্ভ কৰিছোঁ কাৰণ মই এই কাপোৰবোৰ বৈ মই বজাৰত বিক্ৰী কৰোঁ আৰু এই বিক্ৰী কৰা উপাৰ্জনেৰে মই ঘৰত ঘৰখন চম্ভালি লওঁ কাৰণ মোৰ মোৰ আৰ্থিকভাৱে বহুত অনাটন সেইকাৰণে মই এই হস্ত হস্ত নিৰ্মিত তাঁতশালখনে বোৱা কটা কৰি কাপোৰবোৰ বজাৰত বিক্ৰী কৰোঁ আৰু মোৰ বান্ধৱীকো মই মোৰ উপহাৰ হিচাপে প্ৰদান কৰোঁ কাৰণ সিহঁতে মোৰ কাপোৰবোৰ বহুত ভালপায় সিহঁতক মই মোৰপৰা উপহাৰ হিচাপে প্ৰদান কৰোঁ আৰু মই এই এই ব্যৱসায়খনৰপৰা মই বহুতো লাভৱান হৈছোঁ কাৰণ হস্ত নিৰ্মিত কাপোৰবোৰ বহুত বহুত বহুত মানুহে ভালপায় কাৰণ